হাতুৰী এটা আমাৰ অপৰিহাৰ্য সঁজুলি হয় যদিও হাতুৰী এটা নিগেটিভ বা নেতিবাচক এটা দিশ হ'ল সাঁতুৰীটো যদি সঠিকভাৱে ব্যৱহাৰ কৰা নহয় বা সঠিককৈ যদি তাৰ নাল বা তাৰ ধৰা সেই হেণ্ডেলডাল যদি আমি টাইটকে নলগাওঁ কেতিয়াবা সেই সাঁতুৰিটো খোল খাই উৰি গৈ আঘাতপ্ৰাপ্ত হোৱাৰ লগতে মৃত্যুমুখত পৰাৰো সম্ভাৱনা থাকে